মই মোৰ বান্ধৱী এগৰাকীক লৈ পেলাই মই গল্প লিখিছিলোঁ আৰু বান্ধৱী গৰাকীৰ লগত মোৰ শৈশৱৰ এটা স্মৃতি লৈ পেলাই এটা গল্প লিখিছিলোঁ আৰু সেই গল্পটো পঢ়ি তেওঁ খুব ভাল পাইছিল আৰু তেওঁ কৈছে যে তই যে ইমানকৈ এইবোৰ কথা মনত ৰাখিছ সেইটো ভাবিয়ে মোৰ ভাল লাগিছে আৰু তদুপৰি মই মোৰ মাক লৈ পেলাই কবিতা লিখিছোঁ মায়ে কেতিয়াও সেইটো ভাল পাইছোঁ বুলি নকয় ঠিকে আছে বুলি কৈছিলে গতিকে এইয়াই মোৰ অনুভৱ